কামৰূপ মহানগৰ জিলাখন বৰ্তমানেও এটা ট্ৰানজিচনেল ফেজত আছে নতুন চৰকাৰ অহাৰ পিছৰপৰা জিলাখন এটা ট্ৰানজিচনেল ফেজত গৈছে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম ইয়াত চলিছে বা চলি আছে আৰু তেন গতিকে তেনেকুৱা আঁচনি বুলিবলৈ বিশেষ কোনো আঁচনি মই এতিয়ালৈকে দেখা নাই আৰু সেইটোৰ বিষয়ে মই নিশ্চিত নহয় কিন্তু যদি এইবিলাকৰ কথা ক'ব যাওঁ যে ড্ৰাগ এবিউচ ৰিহেবিলিটেচন এইবিলাকৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাত যথেষ্ট মানে চেণ্টাৰ আছে আপোনাৰ ৰিহেবিলেশ্ৱন চেণ্টাৰ যথেষ্টখিনি আছে আৰু এইবিলাক মানে ৰেগুলাৰ্লি চলিয়েই থাকে তাৰোপৰি ড্ৰাগ বাষ্ট হোৱাৰ পিছৰপৰা আপোনাৰ যিবিলাক মাদক দ্ৰব্য আছে মানে ড্ৰাগচ নাইবা তেনেকুৱা ধৰণৰ ভাং এইবিলাক বস্তু কমিছে গতিকে সেইটো এটা উন্নয়নমূলক পদক্ষেপ বুলি মই ভাবোঁ আৰু যদি চাব যোৱা যায় এন জি অ' এন জি অ'বিলাক যথেষ্টখিনি নতুন নতুন এন জি অ' গঢ় লৈ উঠিছে যেনে শিশু এডপশ্বন কৰা এন জি অ'ই হওক বা বৃদ্ধসকলক আশ্ৰয় দিয়া এন জি অ'ই হওক যথেষ্টখিনি এন জি অ' গঢ় লৈ উঠিছে আৰু এইবিলাক এন জি অ' যথেষ্ট ভাল কাম কৰি আছে গতিকে সেইখিনি বিষয়ে মই জানো ইয়াতকৈ বেছি মই ক'ব নোৱাৰিম